কোনে কৈছে অঁ কেলে কৰিলে বাৰু হয়নি অঁ কিমান লাগিব হয় নি আছে আছে কেতিয়া নিব আহিব অঁ লৈ যাব মতা লাগে নে নাইকী লাগে

দামটো তিনি চাৰে তিনিশ

পাঁচটাত জুখিব লাগিব কিমান হ'ব পাঁচটাত পাঁচ কেজিমান হ'ব

হিচাপ কৰিব অঁ

অঁ অঁ অঁ অঁ হ'ব